হেল্ল' অ বীথিকা মেম হয় নাই অ মই এই তিনিচুকীয়া কলেজৰ হিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ভাগ্যশ্ৰী বৰাই কৈছিলোঁ আকৌ অ মেম ফ্ৰি আছেনে আপুনি এতিয়া অ হেৰি মই মানে আহোম সাম্ৰাজ্যৰ ওপৰত হেৰি প্ৰজেক্ট এটা পাইছিলোঁ সেই প্ৰজেক্টটো মানে অলপমান আপোনাৰ পৰা হেৰি আইডিয়া ল'ম বুলি ভাবিছিলোঁ কেনেকৈ কি কৰিব লাগিব মানে কেনেকুৱা কি আৰু অ অ হয় মেম কওক অ অ

অ অ অ অ অ অ অ হ'ব দিয়ক মেম তেতিয়াহ'লে আকৌ হেল্প লাগিলে বিচাৰিম আপোনাৰ পৰা অ অ হ'ব দিয়ক